মানে আমাৰ ঘৰত মানে শৌচাগাৰ আছে এতিয়া মানে আমাৰ ঘৰত মানে আগত আছিলে মানে ভঙা ছিঙা এটা আছিল আৰু চৰ চৰকাৰৰ পৰা আহিল মানে বৰ্তমান মানে সিটো আছে তো মানে আমাৰ ঘৰত আছে শৌচাগাৰটো মানে আমাৰ ঘৰত আছে আমাৰ ঘৰৰ যে লগৰ ঘৰকেইটা বাগৰি ঘৰ মানে গোটেই গোটেইকেইটা ঘৰৰ ওচৰত ঘৰত আ মানে আছে বস্তুটো আছে প্ৰায়বিলাক বেছিবিলাক আছেই এতিয়া নাছে মানে এইটো মানে এই শৌচাগাৰটো মানে মানে মানে শৌচাগাৰটো ইউজ কৰাটো মানে মানে প্ৰদূ কিবা একটা মানে প্ৰদূষণমুক্ত হয় আৰু এইটো মানে আৱৰ্জনাবিলাক মানে এনে নহয় আৰু এতিয়া এতিয়া আৰু এতিয়া মানে চৰকাৰৰ পৰা যে দিছে মানে কামটো মানে বহুত ভাল হৈছে আৰু এই শৌচাগাৰটো মানে মানে এই যে এই বস্তুটো ঘৰত থকাটো মানে বহুত ভাল আৰু মানে বহুত বহুত মানে ব মানে বেয়া গোন্ধ চোন্ধ আহি থাকে আৰু সেইটো মানে নাহে আৰু এতিয়া মানে চৰকাৰে যে চৰকাৰে যে দিছে এতিয়া মানে বস্তুটো মানে বহুত ভাল হৈছে আৰু এইটো এইটো এইটোৰ জৰিয়তে মানে বহু মানে বহু মানে প্ৰদূষণ বায়ু প্ৰদূষণ মানে বহুত প্ৰদূষণ মানে বহুত ৰোধ হয় আৰু এতিয়া এতিয়া মানে